হেল্ল ক'ত এই ঘৰতে শুই আছোঁ তই ক'ত আছ বহুত দিন লগ পোৱা নাই বহুত দিন হ'ল লগ পোৱাই নাই দেখোন লগ পাব লাগিছিলে তাকে চৈধ্য তাৰিখৰপৰাটো আৰম্ভ হ'লেই এই যোৱা বছৰ বহুত খেলি মেলিতে গ'ল তাৰপৰা কিবা সিদ্ধান্ত ল'লে নেকি মোৰ মেছেজ অলপ পাইছিলোঁ বাৰু নতুন কমিটি বনাইছে নেকি আগৰ প্ৰেচিডেণ্ট চেক্ৰেটেৰিখিনি বৰ ভাল নহয়

এতিয়া প্ৰথমতে বিহুখন পাতিবলৈ হ'লে চবেইতো একদম ধুনীয়াকৈ বিহু গাঁৱে গাঁৱে ঘৰে ঘৰে গৈ মাৰিব লাগিব চান্দা তুলিতো বিহু পাতিবপৰা নহ'ব ঘৰে ঘৰে গৈ হুঁচৰিটো গাবই লাগিব এতিয়া আৰ্টিষ্ট কাক মাতিম বুলি ভাবিছে এনেই কিবা আলোচনা হৈছিলে নেকি ভাল আৰ্টিষ্ট আনিলেতো বহুত টকা খৰচ হ'ব মই ঘৰতে ঘৰতে আছোঁ ঘৰতে আছোঁ ভাল আৰ্টিষ্ট আনিলেতো বহুত টকা খৰচা হৈ যাব তাকে অঁ এতিয়া গাঁৱৰ ফিল্ডত পাতিম বুলি ভাবিছেনে সংঘত পাতিম বুলি ভাবিছে সেইটো কিবা গম পায় নেকি

আৰু লগত কিবা কাৰ্যক্ৰম জড়িত আছে নেকি অকল বিহুখনেই হ'বনে আৰু কিবা হ'ব

এতিয়া প্ৰত্যেকটো এতিয়া গ্ৰুপকে আপুনিটো পুৰস্কাৰটো দিবই লাগিব সেইটো হয় বাৰু হয় এতিয়া গাঁৱৰ এতিয়া চব মানুহ লগ হ'লেহে হ'ব তেনেকৈ এড গ্ৰুপ খুলি এড হ'লেই যে সকলো সমাধান হ'ব সেইটো নহয় নহয় সকলো ৰাইজে মিলিব লাগিব গাঁৱত মিটিং হ'ব লাগিব সেইটো হয় বাৰু সেইটো হয়

নহয় নহয় হয় সেইটো হয় বাৰু

বন্ধও হৈ আছে হয় হয় হয় ডেকা চামৰ ল'ৰাখিনি পাতি দিলেও আকৌ ল'ৰাবিলাকৰ আজিকালি সময় নাইকিয়া নহয় চব কামে কামে ব্যস্ত হৈ থাকে

মইতো কালি মোক তিনিআলিত দুটা মানে কৈছিলে যে গাঁৱৰ বিহুখন পাতিব লাগিব ভালকৈ বিহু মাৰিব লাগিব সেইবিলাক কথাকে গাই আছে বিহুখন মাৰোঁতো মাৰোঁ বুলিতো চবেই ক'ব কিন্তু মৰা সময়ত কোনো ওলাই নাহে এই তিনিআলি চাৰিআলি পিনে কিবা আলোচনা হয় বা আমি তালৈকে একপাক ওলাই যাব লাগিব সধূলি সময়ত ঠিক আছে আমি দুটা আবেলি নহ'লে একপাক ওলাই গৈ কিনো হৈছে তাকে এবাৰ খবৰটোকে লৈ আহিমগৈ মিটিং কেতিয়ালৈ দিয়ে কি কৰে এতিয়াতো অলপ ঘৰত কাম আছে কামখিনি কৰি ছটা সাতটামানত যাম নহ'লে সেইবোৰ বাদ দে বিহু কেনেকুৱা এতিয়া বিহু পাতিম বুলি ভাবিছঁ নে কি ঘৰত ঘৰতটো নামাতিলিয়ে বিহু খাবলৈ আছে আছে সেইটো হয় বাৰু সেইটো হয় আমি হ'লোঁ অঁ আগৰ বিহু বুলিলে আমি এসপ্তাহ দুসপ্তাহ আগৰপৰা আমি পেৰেড প্ৰতি আমি বিহু বিহু কাৰণে একদম যো জা চলাওঁ বিহু বিহু মাৰি থাকোঁ সেইটো হয় এনেকৈ হৈ থাকিব আৰু কামবিলাক ব্যস্তটাৰ মাজতে কামবোৰ কৰিব লাগিব ন ঠিক আছে নহ'লে কাম এটা কৰিম মই গধূলি এতিয়া মিললৈ গৈ ধানখিনি খুন্দাই আনি মই তোক সাতটা বজাত লগ কৰি তিনিআলিত লগ কৰিম

বহুত দেৰি হ'ব চিৰাও খুন্দিব আছে এটা কাম এটা কাম কৰিবি ন'হলে মোৰ লগতে ওলাবি তাৰপৰা গৈ আমি তিনিআলিত লগ হম আৰু হ'ব তেতিয়াহ'লে ঠিক আছে হ'ব বাৰু